অঁ অঁ মাছ মাৰিব যাবা নেকি এই অলপ দেৰিকে যাম আৰু মাছ মাৰবা এইয়া ইয়াতে খালত হেৰি আছে মাছ ওলাইছে তাৰপাছত ইফালে পথাৰতো ওলাইছে তাৰপিছত এয়া এই হেৰিত নদীৰ ওচৰৰ পথাৰখনত মাছ ওলাইছে বোলে বহুত বহুতে মাছ মাৰিয়েই আছে আৰু তাৰপছত নদীতো যাব পাৰলো হয় খুটি নদীত এই চব আৰু জাল জাকৈ তাৰপাছতে আৰু চাইডত চেপা তেপা পাতি থ'ব পাৰলোঁ প'ল' আচাৰা জাল

অঁ একলা নৰা দেচোঁ বাৰু অঁ নেটখন টানব' পৰা গেল হয় অঁ পিছে লগ ধৰ ময়ো কেটামানক লগ বিচাৰোঁ অঁ তাকেতো ময়ো বিচাৰোঁ তয়ো কেটামান বিচাৰ সেনকে যাওঁ আৰু দুয়োটা লগ লাগি অঁ

অঁ নদীখান নদীৰ পথাৰতে নদীৰ কাষতেই অঁ মোৰ তাতে আছে বাৰু তাৰ নাম্বাৰটো তাৰ নাম্বাৰটো মোৰ তাতে আছে দে মই ফোন কৰি কেনে কম অঁ অঁ আৰু আছে নহয় লগ কৰব পাৰি কোনবা ক'লি সিহঁতকো ফোন কৰি কিনে ক'বি অঁ জালত মাছ আৰু চাৰু চাইডে চাইডে উঠছি বাৰিষাৰ চিজেন ক'ত মৰব' মাছ মাছটো আৰু ওলবয়ে চাৰিওফালে বাৰিষাৰ কথা এই পাম পাম কিয় নাপাম ইমেন মানুহে মাছ পাই ইমেন মানুহে মাছ পাই আছে ইমেন মানুহে মাছ পাই আছে মই দেখা পাই আছোঁ নহয়

পাম পাম আমি আকৌ নেট টানিম নহয় কিয়া নাপাম পাম ব'ল অঁ অঁ অঁ লগ সেয়া লগ কিটা বিচাৰ মই সন্তক ফোন কৰি কিনে মাতো অঁ এতিয়া নহ'লে এতিয়ানো আলোচনা কৰি কিনি অলপ দেৰিকে যাম দে তই খা পিছে মই অলমান হেৰি কৰোঁ ইহঁতক লগ কেইটাক ফোন কৰোঁ মানে তৰ খাওৱা হ'বো অঁ হ'ব দে আছো দে এমান টাইম আছে দে তাতে মইও লগকেইটাক ফোন কৰোঁ সেহঁতেও যদি বা কি হয় ভাত পানী খাইছে নে নাই আকৌ

অঁ দে অঁ দে আৰ তয়ো পিছে ভাত পানী খাই ৰেডি হ' ময়ো ওলাও সিহঁতকো ফোন চোন মাৰি ৰেডি হ'ব দেও অঁ দে তেনে অঁ দে হ'ব দে